মই আপোনাৰ কিতাপ পঢ়ি ভাল পাওঁ আজৰি সময় পালে কিতাপ ধৰি লওক উপন্যাস কবিতা উপন্যাস বেছি ভাল পাওঁ বাৰু পঢ়ি আৰু আপোনাৰ চিলাই কৰি ফুল তুলি কাপোৰত ভাল লাগে ৰুমাল গাৰু কভাৰ চাদৰ মেখেলা তেনেকুৱা টাইপৰ কাপোৰত ফুল উঠাই ভাল পাওঁ আৰু চাদৰত দহি লগাই ভাল পাওঁ লগাওঁ মাজে মাজে আৰু আজৰি সময় পালে শুই ভাল পাওঁ শুও আৰু ফুল চুল ৰুই ভাল পাওঁ ফুল চুলবিলাক টাব চাব চাফা টাফা কৰোঁ আজৰি সময় পালে ফুল বিভিন্ন ধৰণৰ ফুল আনি ফুল লগাওঁ সেইবিলাকে কৰি আৰু আপোনাৰ টাইমটো অতিবাহিত কৰা হয়